মই এটা কুৰ্তি কিনিছিলো ইমানে ধুনীয়া নহয় মানে ইমান কম দামত পালো বা ইমান ভাল লাগি গ'ল মই বহুত কমফৰ্টেবুল ফিল কৰিলো পিন্ধি জানানে ইমান ভাল অঁ কুৰ্তিটো যে পিয়'ৰ কটন আও ধুলেও ইয়াৰ ৰং চং নেযায় ইমান ভাল লাগেছে নহয়